অঁ হেল্ল' মই মোবাইল এটা ল'ম বুলি আছিলে মোবাইল দোকানৰ দাদাজনত লাগিছেনে বাৰু ৱান প্লাছ মোবাইল এটাৰ বিষয়ে সুধিম বুলি ভাবছোঁ ল'ম বুলি ভাবিছোঁ মানে হয়নি অঁ

অঁ

অঁ মই মোবাইলৰ বিষয়ে বৰ এটা ভালকৈ নাজানো বাৰু কেনেকুৱা কেনেকুৱা মডেল আহিছে কোনটো বেছি ভাল চাই মেলি দিব তেতিয়া অঁ প্ৰাইচটো এনেই কিমানৰ পৰা ষ্টাৰ্ট হৈছে বাৰু

এনেই বেছি ভাল কোনটো হ'ব কিমান প্ৰাইছৰটো বেছি ভাল হ'ব মই মানে এদিন চাবলৈ যাব লাগিব নহ্ বাৰু অঁ অঁ অঁ অঁ মই অঁ তেনেকৈ ল'ব পাৰি নহ্ ডাউন পে'মেণ্ট কিবা এটা দিব লাগিব চাগে অঁ অঁ মই তেতিয়াহ'লে কাম ম কাইলে মই দিনত এপাক দোকানৰ পৰা গৈ আহিমগৈ আপুনি নাথাকিলেও মই ফোন কৰিম বাৰু আপোনাক আপুনি এনেই চাই মেলি দিব কেনেকুৱা কেনেকুৱা হেৰি পোৱা যায় অঁ অঁ হ'ব দিয়ক অঁ